মই ইয়াকে কওঁ যে সৰু ল'ৰা ছোৱালীখিনি টিভি হওক বা ম'বাইল হওক বেছিকৈ চাব নালাগে কাৰণ তেখেতলোকৰ চকুৰো হওক অন্যান্য ধৰি লওক মানসিক বা শাৰীৰিক পিনৰ পৰাও বহুত ভাল নহয়

মোবাইলে ইমানেই হেৰি কৰিছে

অহু ল'ৰা ছোৱালীখিনি পঢ়াৰ ক্ষেত্ৰতে হওক বা খোৱাৰ ক্ষেত্ৰতে হওক সিহঁতে খাবলৈও আজিকালি মোবাইলেই লাগে পঢ়িব টাইমতো মোবাইলেই ম'বাইল নহ'লে বোলে কিতাপ নপঢ়ো এতিয়া টিভিটো মুখৰ আগত থাকিলে অকল কাৰ্টুন অন্যান্য খেল কিছুমান সেইবিলাক হয় এক এক টাইমত চাব লাগে যে মোবাইলটোনো কি দিছে কি কাৰণে বা উলিয়াইছে কি কাৰণে মোবাইলে মানুহৰ এটা জ্ঞান দিয়া হয় জ্ঞ জ্ঞানটোৰ কিন্তু আমি পাৰ হৈ গৈছোঁগৈ জ্ঞান লৈ আমি কিবা হৈ গৈছোঁগৈ কাৰণ জ্ঞানতকৈ অধিক গুচি গৈছোঁ এতিয়া টিভি টিভিতে আমি চাব লাগে ধৰি লওক নিউ বাতৰি এটা আহিলে বাতৰিটো চালোঁ কেতিয়াবা খেল এখন দিলে সেই খেল এখন চালোঁ আৰু কেতিয়াবা মনটো বেয়া লাগিছে বোলে ধৰি লওক চিনেমা এখন চালোঁ কিন্তু আজিকালি সৰু ল'ৰা ছোৱালীখিনি নহয় এনিটাইম চকুৰ আগত সিহঁতক থাকিবই লাগিব নেচাগিলেই নহয় আজি খোৱা টাইমতো ধৰি লওক কিবা এটা খাব দিলেও হা মোৰ ভাগত টিভিটো নাইটো বা নহ'লে মোবাইলটো হ'লেহে তেখেতলোকে খায় সেইটোকাৰণে মই ভাবোঁ টিভি হওক মোবাইল হওক বেছি বেছিকৈ ইমান চাব নালাগে কাৰণ চকুৰো বহুতখিনি ইউজে পাৱাৰ কমাই দিয়ে তাৰ যিটো নেকি লেন্স ধৰি লওক তাৰ পোহৰটোৱে সেইটো কাৰণে মই কওঁ মোবাইল আৰু টিভি ইমান চাব লাগে ধৰি লওক দিনটোত আপোনাৰ দুঘণ্টা চালে আজিকালি ল'ৰাই আকৌ গোটেই দিনটো চাই থাকে ধৰি লওক যে ক'লেও তেখেতলোকে ইমান গুৰুত্বয়ে নিদিয়ে যে মোক মোবাইলটো চাবলৈ মানা কৰিছে বা টিভিটো ইমান চাবলৈ মানা কৰিছে বুলি ক'লেও নুশুনে সেইটো কাৰণে আৰু মোবাইলটোৱে হওক বা সেই ইমানেই অত্যাধিক মোবাইল মানুহে ব্যৱহাৰ কৰে যে ৰাতি শুতেও মোবাইল ৰাতিপুৱা শুই উঠিও মোবাইল দিনৰ দিনটো মোবাইল সিহঁতি খোৱা বোৱাও পাহৰি যাবলগীয়া নিচিনা হয় আমাৰ সৰু সৰু ল'ৰা ছোৱালীসকল সেইটো কাৰণে মই কওঁ যে তোমালোকে ইমান মোবাইল নাচাবা ইমান হেৰি নহয় টিভি চিভি ইমান নাচাবা চাবা কম পৰিমাণে ইমান বেছিকৈ চালেও তোমালোকৰ যে চকু অনিষ্ট হ'ব সোনকালে নেদেখা হ'বা হয় ভাল ভাল কিছুমান চোৱা ভালবিলাক যিবিলাক ধৰি লওক এতিয়া কিতাপৰ কিছুমান প্ৰশ্ন উত্তৰ কিছুমান হেৰি কৰে সেইবিলাক চোৱা কিন্তু এই যে সেই কাৰ্টুন এই খেল এনিটাইম চাই থাকিব নালাগে

তোমালোকৰ শাৰীৰিকভাৱে যিমানখিনি হেৰি হ'ব শৰীৰত যিমানখিনি ক্ষতিগ্রস্ত হ'ব তোমালোকে এটা সময়ত উপলব্ধি কৰিব পাৰিবা এতিয়াতো বুজি নোপোৱা কি কৰিছা যে আমাক কৈছে আমি কথাটো কেনেধৰণে আমি বুজি পাম তোমালোকেতো সেইটো একো বুজি নোপোৱা সেইটো কাৰণে শিশুসকলক সৰু সৰু ল'ৰা ছোৱালীসকলক মই সকলোকে কওঁ যাওঁ লগ পালে মই সিহঁতক কওঁ তোমালোকে মোবাইল বেছি চোৱা নেকি বা টিভি বেছি চোৱা নেকি ইমান বেছিকৈ নাচাবা আমালোকৰ চকু বেয়া হ'ব সোনকালে নেদেখা হ'বা এনেকৈ কওঁ মই তাৰে কিছুমান ল'ৰাই কয় চকু বেয়া হ'ব নেকি তেতিয়া মই কওঁ সঁচাকৈ বেয়া হ'ব আকৌ আমালোকে এনেকৈ যিটো হেৰি কৰি থাকা এতিয়া টিভিও এতিয়া টিভিটো যদি সদায় তোমালোকে যদি একদম ওচৰতে গৈ সদায় চাই থকা তোমালোকৰ পঢ়া শুনাত মন নবহিব তোমালোকে নিশা হওঁতেও সেই টিভিটোকে বা ম'বাইলটোকে দেখি থাকি দেখি থাকিবা সেইটোকাৰণে অত্যাধিক চাব নালাগে আৰু বহুত ল'ৰা দেখোঁ তেখেতলোকৰ এতিয়া কিছুমান সৰু সৰু ল'ৰাই অকল মোবাইল চাই চাই চাই চাই সৰুৰ পৰা মোবাইল লৈ লৈ লৈ লৈ তেখেতলোকৰ তেখেতলোকৰ মগজুত বি যেতিয়া নেকি মগজুত ধৰেগৈ তেখেতলোকৰ কিছুমানৰতো কথা চথা নুফুটা হৈ যায় মাতবোল কৰিব নজনা হৈ যায় অকৰা নিচিনা হৈ যায় ইয়াতে তোমালোকে তেনেকৈ ইমান চাই নাথাকিবা কিছুমানে ইয়াতে দেখিছোঁ বহুত মই আমি শুনিছোঁ বা দেখিছোঁ সেই ঘৰত মোবাইল নিদিলে বা হেৰি নকৰিলে প্ৰথম তেখেতলোকে মাক বাপেকৰ পৰা আঁতৰি যাবলৈ বিচাৰে ক'ৰবাত নহয় ক'ৰবাত কিবা এটি মোবাইলৰ কাৰণে সিহঁতে বহুত দূৰলৈ আঁতৰি যায়গৈ কিন্তু সেইটো কৰিব নালাগে মই এইটোকে কওঁ আমাৰ প্রধানকৈ মোবাইলটোৱে বহুতখিনি আমাক ক্ষতিগ্রস্ত কৰিছে টিভিটোও চাব লাগে চালেও বেছি অত্যাধিক নহয় ডেইলি এঘণ্টা বা দুঘণ্টা চালে একেলেথাৰিও নহয় তাকো ধৰি লওক আপোনাৰ দছ মিনিট পোন্ধৰ মিনিট চালে চকুকেইটাক যাতে কষ্ট নিদিয়ে চকুৱে অল্প কষ্ট পায় সেইটো কাৰণে মই এইটোকে কওঁ এই ইমান চাব নালাগে ময়ো তেনেধৰণে ইমান আমি আমিও বা ময়ো ইমান ইউজ মই নাচাওঁ মোবাইলে হওক টিভিয়ে হওক ইমান নাচাওঁ চাওঁ অলপমান চাওঁ ইমান নাচাওঁ মই তেনেধৰণে আৰু